ভাৰতীয় শিক্ষা ব্যৱস্থাটো মূল কিছুমান প্ৰত্যাহ্বান সন্মুখীন হৈছে যেনেকৈ ধৰক চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত মই কথাটো ক'ব খুজিছোঁ যে মধ্যমীয়া ভোজন যিটো আছে এই ভোজন এই দিশটোৰ কাৰণে বহুটো ল'ৰা ছোৱালী কিন্তু পঢ়া দিশটোত কৰি খোৱা লোৱা দিশটোৰ প্ৰতি বেছি মানে গুৰুত্ব দিয়া যেন লাগে সিহঁতে হাতত কাঁহীখন লৈ কিতাপ আনিবলৈ পাহৰি যায় কিন্তু কাঁহীখন হাতত লৈ সিহঁতে স্কুল আহি পায় যাৰ কাৰণে পঢ়াতকৈ সিহঁতে খোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ে আনকি শিক্ষক শিক্ষয়িত্ৰীসকলেও পাকঘৰলৈ গৈ কিমান দূৰ আগবাঢ়িছে এইফালে ল'ৰা ছোৱালী কি পঢ়িছে সেইটো বিষয়তকৈ খোৱা লোৱাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়ে আনকি ল'ৰা ছোৱালীখিনি কি পঢ়িছে কি পঢ়াব এই বিষয়তকৈ তেওঁলোকে খোৱাৰ সময় হৈছে তোমালোকে ভৰি হাত ধুই আহাঁ খাব লাগে ভালকৈ বহাঁ এনেকৈ কোৱাহে পৰিলক্ষিত হয় এয়ে এটা ডাঙৰ প্ৰত্যাহ্বান বুলি মই ভাবোঁ তাৰোপৰি যিবিলাক প্ৰাইভেট স্কুল আছে প্ৰাইভেট স্কুলৰ কিছুমান বেছিভাগ স্কুলতে যেনেকৈ আমাৰ অভিভাৱকসকলে বোজা কঢ়িয়াব নোৱাৰা ফিজৰ ব্যৱস্থা বুলি মই ক'ব খোজোঁ সেইকাৰণে আমাৰ সাধাৰণ অভিভাৱকে প্ৰাইভেট স্কুলতো তেওঁলোকৰ ল'ৰা ছোৱালীক পঠিয়াব নোৱাৰে যাৰ ফলত এইফালে গৰ্ভমেন্ট স্কুলৰ চৰকাৰী স্কুলৰ যিখিনি মই ক'লোঁ এনেকুৱা ব্যৱস্থা আৰু এইফালে প্ৰাইভেট স্কুলৰ ফিজ দিব নোৱাৰা এনেকুৱা অৱস্থাৰ কাৰণে তেওঁলোৰ ল'ৰা ছোৱালীবিলাকে বহু ক্ষেত্ৰত পিছ পৰি থাকিব লগা হৈছে তাৰোপৰি আমাৰ কিছুমান শিক্ষক আছে যে তেওঁলোকক হোমৱৰ্ক খিনিতহে বেছি গুৰুত্ব দিয়ে অকমান শিকাই দিব দি বেছিভাগ হোমৱৰ্ক কৰিব দিব তেওঁলোকে ঘৰত অথচ মাক দেউতাকে তেওঁলোকৰ নিৰক্ষৰ হ'ব পাৰে যাৰ কাৰণে তেওঁলোকে ঘৰত যিখিনি কাম কৰিব দিয়া হয় সেইখিনি ভাল ভালকৈ কৰিব নোৱাৰা হৈ পৰে আৰু ইফালে স্কুলতো তেওঁলোকে শ্ৰেণী শিক্ষকৰ ওচৰত তৰ্জন গৰ্জন খা খাৱলগীয়া হয় আৰু সিহঁতে পিছত ভয়তে মানে এনেকুৱা হয় স্কুল এৰি এৰিব লগীয়া পৰ্যন্ত হয়